ভাৰতীয় শিক্ষা ব্যৱস্থা আগতকৈ বহুত উন্নত স্কুল কলেজ বিশ্ববিদ্যালয় বহুতো হ'ল পৰীক্ষা ভিত্তিত নিযুক্তি টেটৰ শিক্ষক আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক বহুতো হ'ল বিশেষকৈ আমাৰ অসমত ভাৰতৰ ঝাৰখণ্ড অসম উত্তৰ প্ৰদেশ ছিকিম সকলো ৰাজ্যতে প্ৰযুক্তিবিদ্যা ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ আই আই টি চেণ্টাৰ চিভিল সেৱাৰ আৰু বহু শিক্ষাকেন্দ্ৰ ভাৰতত বহুত ঠাইত গঢ় লৈ উঠিছে দিনে দিনে শিক্ষাৰ্থী বাঢ়িছে সকলো হৈছে আৰু শিক্ষা আগত আগবঢ়াই নিবৰ বাবে ছয় বছৰৰ পৰা চৈধ্য বছৰৰ সকলো ল'ৰা ছোৱালীক স্কুলত দিয়াতো বাধ্যতামূলক হ'ল বেটি বচাওঁ বেটি পঢ়াওঁ আঁচনিও ভাৰতত কন্যা সন্তানক শিক্ষাত আগবঢ়াবলৈ স্কুল কলেজ যাবলৈ দিছে শিক্ষাৰ্থীৰ লোন লৈওঁ পঢ়াৰ ব্যৱস্থা আছে তাৰো উপৰি ভাৰতৰ সকলো ৰাজ্যত স্কুল বিনামূলীয়া খাদ্য কিতাপ ইউনিফৰ্ম খেলা বস্তু আৰু টি এল এম এনেধৰণৰ বস্তু বহুতো যোগান দিছে চৰকাৰে আৰু তাৰ উপৰিও অনলাইনতো পঢ়াৰো ব্যৱস্থা কৰিছে প্ৰত্যাহ্বান বুলিলে মানে যেনে বহুত ভিতৰুৱা ঠাইৰ পৰা অহা লোকসকলে আহিব নোৱাৰে যেনে ধৰণৰ জংঘলত থকা ল'ৰা ছোৱালী কি স্কুললৈ বা স্কুল কলেজ কি বুজি নাপায় বা সমতা নাই তেখেতলোকে সদায় ধেনু কাঁড় লৈয়ে চিকাৰ কৰি ফুৰে আৰু ঘৰতো বহুত আৰ্থিক অৱস্থা বেয়া ঘৰৰ কাৰোৰ লগত সমতা বা বুজাবুজি নাই ইয়াকেই প্ৰত্যাহ্বান বুলি আমি ভাবিছোঁ